যিহেতু আমি আমি আমাৰ গাৱঁত বড়ো আৰু কাৰ্বি মিক্স আছে ইয়াত বজাৰ সমাৰ হ'লে অসমীয়া ভাষাটোৱেই চলে আমি স্কুল কলেজ বা চাকৰিসূত্ৰে বাহিৰলে গ'লে আমি অসমীয়া ভাষাটোৱেই ব্যৱহাৰ কৰোঁ আৰু যিহেতু আমাৰ স্থানীয় ভাষাটো কিছু বেলেগ বেলেগ হয় যদিও আমি অসমীয়া ভাষাটোৱেই ব্যৱহাৰ কৰোঁ যদি বেলেগৰ পৰাও তেনেকে মানুহে ব্যৱসায় সূত্ৰে আহি আমাক কিবা প্ৰশ্ন বা কিবা সুধিব সোধে তেতিয়াহ'লে আমি অসমীয়া ভাষাটোৱেই আমি ব্যৱহাৰ কৰোঁ আৰু স্কুলতো আমি অসমীয়া ভাষাটোৱেই ব্যৱহাৰ কৰোঁ